আমি অসমীয়া মানুহে সাধাৰণতে ভাতেই খাওঁ দুপৰীয়া সাঁজত আমি ভাত নিৰামিষেই খাওঁ কেতিয়াবা আলহী আহিলে মাছ মাংস খোৱা হয় এতিয়া পথাৰ ছিজন আমি পথাৰত ভাত খাওঁ ৰবাব টেঙা খাওঁ পথাৰলৈ সাধাৰণতে বেছিকৈ নিয়া নহয় ভাজি পিটিকা সেইবোৰে খোৱা হয় পথাৰত ঘৰতো দুপৰীয়া সময়খিনিত আমি কাহানিবা জলপান খাওঁ ৰুটি খাওঁ মাছ মাংস দালি টেঙা খাৰ সেইবোৰ খোৱা হয় আৰু ৰাতি আমি সাধাৰণতে মাছ মাংস ইমান নেখাওঁ বাৰু আলহী আহিলেহে খোৱা হয় আমাৰ মাছ খোৱা হয় বাৰু কাহানিবা